মই দোকানৰ পৰা এখন কিতাপ মোৰ কৰ্চৰ নোচোৱা নেমেলাকৈ লৰালৰিকৈ কিনি ঘৰলৈ লৈ আহিলোঁ আৰু ঘৰত অনাৰ পাছত সেই কিতাপখন ভালদৰে মেলি চাওঁ মেলি চাই মই দেখোঁ যে ইয়াৰ পাতবোৰ নিগনিয়ে কুটা আৰু আখৰৰ প্ৰিণ্টবোৰো মই ভালদৰে ধৰিব নাই পৰা